মই দিগন্ত দাস অঁ আমাৰ মানে খোৱা পানীৰ অলপ অসুবিধা হৈছে অসুবিধা হৈছে অঁ পাইছিলোঁ পাইছিলোঁ ঘৰুৱা ফিল্টাৰটো আমাৰ নাই নাই নাই হয় হয়